অঁ ফুকন বাইদেউৰ নাৰ্ছাৰী হয় নেকি বাৰু অঁ মই আপোনাৰ এই মৰঙীৰপৰা কৈছিলোঁ অঁ মোক মানে অলপমান ফুলৰ পুলি লাগিছিলে অঁ ইন্দ'ৰ প্লেণ্টছ অলপ লাগিছিলে কিমান বাৰু পুলিবোৰৰ দাম অঁ মানে পাতৰ পুলি বেছি আছে নে ফুলৰ পুলি বেছি আছে মোক মানে পাতৰহে বেছিকৈ লাগিছে অঁ এতিয়া যিবোৰ মানে পাতাৰ বাহাৰবোৰ ধৰক আপোনাৰ যিবোৰ এই এইটো কি কিয় আপোনাৰ ৰাবাৰ প্লেণ্টবোৰ তেনেকুৱা ধৰণৰ তাৰ উপৰিও লাকী বেমবো বা অলপ ফুলো লাগে পিচ লিলি ৰেইন লিলি এনেকোৱাবোৰ কিমানবোৰ বাৰু এই পিচ লিলি ৰেইন লিলিবোৰ কিমান হয় অঁ কিমান ক'লে অঁ ডাঙৰ সৰু চাই চাই মোক মানে অলপ সৰহকৈ লাগিছিলে ধৰক এশ ডেৰশমানকৈ পুলি লাগিছিলে তেনেকৈ পোৱা যাবনে নাই বাৰু অঁ তেনেকৈ দিব পাৰিব ন অঁ মোক আপোনালোকে এতিয়া এইকেইদিনতে দিব পাৰিব নেকি মোক